হেল্ল' হেল্ল' অই কি কৰিছ অ এই এনে আছোঁ অ শুন আকৌ কথা এটা ক'বলৈ ফোন কৰিছিলোঁ এ বহুত দিনৰ পৰা ভাবি আছিলোঁ এই আশ্ৰম এখনলৈ যাম বুলি যাব পাৰিবিনে বাৰু এ মৰিগাঁও মৰিগাঁৱত আছে আকৌ আশ্ৰমখন অ তাকেই এ মৰিগাঁৱত যে আছিলে আশ্ৰমখন সে সেইখনলৈকে যাওঁ বুলি ভাবিছিলোঁ অ' হেল্ল' শুনিছনে নাই বাৰু অ অ অ সেই তালৈ অ তালৈ যাবিনে বাৰু অ' তাকে তাতে ইমান মান বৃদ্ধা মানুহবিলাক থাকে ন' আমাৰ তালে গ'লে মনটোও ভাল লাগিব তাতে আমি অ' তাকেই তাকেই তাকেই কিবা কিবি যদি আমি বস্তু অলপ লৈ গৈ কিবা তাত আগবঢ়াই দিব পাৰোঁ তেওঁলোকক খাবৰ কাৰণে তেতিয়া বাৰু ভাল হ'বনি বাৰু কি ভাবিছ বাৰু তই অ তাকেই এইটো মই বহুত দিনৰ পৰা ভাবি আছিলোঁ জাননে তালৈ যাম বুলি কিন্তু সময় মিলাব পৰা নাই এতিয়া ভাবিছোঁ এই বন্ধতে যদি যাওঁ তেতিয়া মানে ভাবিছোঁ দুয়োজনী যাওঁ আৰু কোনোবা যায় নেকি ওচৰৰ সুধি চাবিচোন অ অ হয়নি ভালেই হ'ব আকৌ আমি যদি তিনি চাৰিজনীমান লগ হৈ যাওঁ তেতিয়াতো আৰু ভাল হ'ব ন' আমি তেতিয়া বস্তু অলপ সৰহকৈও নিব পাৰিম আৰু অ আৰু তাত তেওঁলোকক যদি আমি কিবা দিব পাৰোঁ এই কা গামোচা কিবা কিবি এনেকুৱা টাইপৰ বস্তু অলপো নিব পাৰি আকৌ মানে কাপোৰ কানিও নিব পাৰি চাদৰ মেখেলাও যদি আমি নি দিব পাৰোঁ তেওঁলোকক ন' অ অ অ এ অ পাৰি পাৰি আৰু খোৱাবস্তুৰ লগতে যদি কাপোৰ কানিও দুযোৰমান দিব পাৰোঁ তেওঁলোকৰ লগৰ যদি অকণমান সময় কটাব পাৰোঁ তেতিয়াতো ভালেই লাগিব ন' আমাৰো মনটো ভাল লাগিব অ আৰু তেওঁলোকো মানে কি আৰু ইমান পাব ন' কোনোবা লগ এটা পাব তেতিয়া কথা চথা পাতিবলৈ ভাল পাব অ পাৰি কিন্তু অ ঠিক আছে আহিবি দে ওম ওম হ'ব